হেল্ল' বৰষা হৈনা এইটো মই নিলয় ৰ'বা তোমাৰ ওচৰতে থাকোঁ

ফ্লেট নাই বাওঁফালে ঘৰটোত যে থাকোঁ হা অঁ অঁ নিলয় কলিতা তুমি কি মোৰ নাম্বাৰটো ছেভেই নাছিল নেকি তোমাৰ তাতে আচ্ছা আচ্ছা শুনাচোন তুমি কি এনেই ক'ত আছ ইতা মানে কি কৰি আছ' আজিকালি হা টিউশ্যন কৰি ন' তুমি এনেই টিউশ্যন কালি আছে চাগে ন নে নাই আচ্ছা আচ্ছা নাই ন কালি মানে ফ্ৰী আছ তুমি আছ' ন তেনেহ'লে ইভিনিং যদি ফ্ৰী থাক' মই মানে একবাৰ সিফালে গেলোঁ হয় গুৱাহাটীৰ পৰা গেলোঁ হয় একবাৰ যদি পাৰ' লগ কৰ্বা পাৰ্বা নেকি একবাৰ লগ মানে এনেই লগ কৰ্ব পাৰি বহুদিন লগো পোৱা নাই খবৰ খাতিৰ লওঁ বোলো কৰ'বাত বহোঁ একেলগে খোজ কাঢ়োঁ তেনেকৈ ভাব্ছিলোঁ আ হয় নেকি

হয় নেকি তথাপি কালি যদি পাৰ' একবাৰ মন্দিৰৰ ফালেও যাম খোজ কাঢ়ি একেলগে সেনেকৈ মন্দিৰৰ ওচৰত বোলে এখন ভাল চাহৰ দোকান খুল্ছে তাতেও বহিম একেলগে সেংকে ভাব্ছিলোঁ মই মানে অলপ চাহ খাই ভাল লাগে না অসমীয়া মানুহ চাহ খাবা লাগব দে এটুপ অঁ ছ' যদি পাৰ তুমি তাকে তাকে তাকে সেইটো হয় বাৰু যদি কালি পাৰ' একবাৰ আইভা আৰু মইয়ো যাম না আ হা হা হা সেইটো হয় বাৰু ইতা যদি কালি পাৰ' একবাৰ ওলবা একবাৰ মই যাম মই আশা কৰি আছোঁ মই তোমাৰ তিনিটা মানত যাই পাম আমি ছয়টা মানত যদি ওলবা পাৰ' ওলাম দিয়া হ'ব হয় নেকি দিয়াচোন হেইটো হ'ব দিয়া হ'ব যাম দিয়া তেনেহ'লে ন' দিয়া দিয়া ঠিকে আছে দিয়া হ'ব দিয়া নিজেই ফোন কৰিম তোমাক মই দিয়া